এটা পৰিয়ালত পুৰুষৰ ভূমিকা প্ৰধানভাৱে উপাৰ্জনৰ ক্ষেত্ৰখনত আৰু মহিলাৰ ভূমিকা সাধাৰণতে ঘৰখন চম্ভালি লোৱাৰ ক্ষেত্ৰত সেইটো পূৰ্বতে নিৰ্ধাৰণ কৰা হৈছিল তেনেকুৱা ধৰণৰ একো ধৰা বন্ধা নিয়ম আচলতে নাই কিন্তু বিশেষভাৱে এইকাৰণে কোৱা হৈছে যে উপাৰ্জনৰ ক্ষেত্ৰত বাহিৰলৈ ওলাই যাবলৈ পুৰুষৰ কাৰণে এটা সুচল বাট থাকে আৰু তেওঁলোক যাব পাৰে শাৰীৰিকভাৱেও তেওঁলোক সক্ষম বা যোগাযোগৰ ক্ষেত্ৰত যাতায়তৰ ক্ষেত্ৰত তেওঁলোকে যিকোনো ঠাইলৈ যাবলৈয়ো চিন্তা কৰিবলগীয়া নহয় যিমানখিনি মহিলাই কৰিবলগীয়া হয় গতিকে ঘৰৰ পৰা বাহিৰলৈ গৈ উপাৰ্জনৰ পথ মুকলি কৰাৰ ক্ষেত্ৰত পৰিয়ালত পুৰুষজনৰ ভূমিকা আটাইতকৈ বেছি তেনেদৰে মহিলাৰ ক্ষেত্ৰত ভূমিকা ঘৰখন চম্ভালি লোৱাত বুলি এইকাৰণে কোৱা হৈছে কাৰণ মহিলা এগৰাকীয়ে ঘৰখন যিমান নিয়াৰিকৈ চম্ভালি ল'ব পাৰে ঘৰত ল'ৰা ছোৱালী থকা থকাৰ পৰা আৰম্ভ কৰি ঘৰখন চাফ চিকুণৰ পৰা ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি ল'ৰা ছোৱালীক খুওৱালৈকে নিজৰ স্বামী বা অন্যান্য সদস্যসকলক আলপৈচান ধৰালৈকে সেই সিমানখিনি নিয়াৰিকৈ কাম এজন পুৰুষে সম্পাদনা কৰিব নোৱাৰে গতিকে ঘৰখনত আটাইতকৈ বেছি ভূমিকা মহিলাগৰাকীৰ কিন্তু বৰ্তমান এনেকুৱা হৈছে যে এই ভূমিকাবোৰলৈ বিভিন্ন পৰিৱৰ্তন আহিছে আগতে মহিলাসকল চাকৰিমুখী হোৱা নাছিল চাকৰিৰ প্ৰতি তেওঁলোকৰ ইমান বেছি আগ্ৰহ নাছিলে পৰিয়ালৰ এজন সদস্যই উপাৰ্জন কৰে পুৰুষ সদস্যজনে আৰু বাকী ঘৰত থকা সদস্যসকলে সেই পুৰুষজনৰ উপাৰ্জনৰ ওপৰতে নিৰ্ভৰ কৰি চলে কিন্তু আজিকালি এনেকুৱা হৈছে মহিলাসকলে নিজেই উপাৰ্জনৰ পথ বিচাৰি লৈছে তেওঁলোকে স্বাধীন হ'বলৈ বা আত্ম নিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰিছে গতিকে সেই পৰিৱেশ আগৰ দৰে হৈ থকা নাই যে ঘৰখন মহিলাসকলে চম্ভালে আৰু পুৰুষসকলেহে ওলাই যায় এতিয়া পুৰুষসকলৰ সমানে সমানে মহিলাসকলেও বাহিৰলে ওলাই গৈ উপাৰ্জন কৰে গতিকে এই ভূমিকাবোৰত পৰিৱৰ্তন আহিবলে ধৰিছে কাৰণ দুই এজন ব্যক্তিয়ে একেলগে ওলাই যাবলে হ'লে অকল যে মহিলা গৰাকীয়েই যে ঘৰখন চম্ভালিব সেনেকুৱাও নহয় গতিকে পুৰুষজনেও কেতিয়াবা ৰন্ধা বঢ়া কাৰ্যত বা চাফ চিকুনৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিবলৈ বাধ্য হয় বাধ্য হয় কৰা উচিতো আচলতে কিন্তু তেওঁলোকে ইচ্ছা নকৰিলেও সেই মহিলাগৰাকীক সহায়ৰ হাত আগবঢ়োৱাতো কৰ্তব্য বুলি বিবেচনা কৰা হয় গতিকে এনেদৰে তেওঁলোকে ভূমিকাবোৰ আজিকালি ভাগ কৰি ল'ব লগাত পৰিছে বা বাধ্যত পৰিছে আগতে পুৰুষজনে একো চিন্তা নকৰাকৈ মহিলা গৰাকীয়ে ৰান্ধি বাঢ়ি দিয়ে তেওঁ খাই বৈ আৰামে ওলাই যাব পাৰে কিন্তু আজিকালি তেনেকুৱা নহয় দুয়ো একেলগে কাম কৰিব দুয়ো একেলগে উঠাৰ পৰা বুলি ৰন্ধা বঢ়াৰ পৰা একেলগে সমানে সমানে কামবোৰ ভাগ কৰি একেলগে ওলাই যায় আকৌ একেলগে অফিচৰ পৰা আহি ঘৰ সোমাইহি আকৌ ৰন্ধা বঢ়া খোৱা বোৱা ইত্যাদি কথা সমানে চিন্তা কৰিব লগা হয় ল'ৰা ছোৱালীৰ যতন লোৱাৰ পৰা আদি কৰি এজনে যদি চোৱা চিতা কৰিলে আনজনে ৰন্ধা বঢ়া কৰিলে তেনেদৰে কামবোৰ ভাগ বতৰা কৰি লয় গতিকে এই ভূমিকাবোৰৰ বিকাশ হৈছে বুলিও ক'ব পাৰি আগতে পুৰুষে কেৱল বাহিৰলৈ ওলাই যোৱাৰ কথা চিন্তা কৰিব লগা হৈছিল তেওঁ পাকঘৰত সোমাবলৈ সময়ে নাপাইছিল বা সময়ৰ কথা চিন্তা কৰিব লগা একেবাৰে নহৈছিলে কিন্তু সেইটো বিকাশ বুলি ক'ব নোৱাৰি কাৰণ তেওঁলোকেও সেই পৰিস্থিতিত মহিলাৰ ক্ষেত্ৰত হোৱা পৰিস্থিতিৰ বিষয়ে জনাতো প্ৰয়োজন গতিকে মহিলাসকল চাকৰিৰ বাবে বা অন্যান্য কামৰ বাবে বাহিৰলৈ ওলাই যাব লগা হয় সেই ভূমিকাবোৰৰ বিকাশ হৈছে বুলি আমি ভাবিব পাৰোঁ